মই মাকন শইকীয়া অঁ মোৰ মানে সকাম এটা আছে বুট মগু এনেকে কি বস্তু লাগিছিলে ভাল বস্তুখিনি ভালনে খাব লাগিছিলে

নহয় নাই পোৱা এতিয়া বস্তুবিলাক সদায় আনলোদ হৈ থাকে নহয়

চব চব লাগিব এভৰিথিং

অ

কাম আছে অঁ অ বাক্স সেইটো চিন্তা কৰিব লাগিব

নাই পোৱা

অ সেইকাৰণেহে সেইকাৰণে হেৰি কৰিছোঁ কথা পাতিছোঁ কোৱা শুনিছোঁ মানে আপোনাৰ দোকানৰ বস্তু ভাল

নালাগে

ঠিকে আছে বাৰু

নিজৰ বুলি কৈবিলো

হ'ব বাৰু

অ ৰাখিছোঁ